হেল্ল' ধোৱাচাং ৰেষ্টোৰেণ্ট আপোনালোকৰ ৰেষ্টোৰেণ্টখন খোলা আছেনে আমাৰ ঘৰত আজি এনিভাৰ্ছেৰি পাৰ্টি এটা আছিলে মোক আপোনাৰ চিকেন বিৰিয়ানী চিকেন কাৰী ম'ম আৰু কেক এটা লাগিছিলে আপোনালোকে কেভিদৰ ৰাস্তাটোৱেদি পোনে পোনে আহি এঙাৰখোৱা হৈ সোমালেও আমাৰ ঘৰ পাব নহ'লে ফুকনপহাটহৈ সোমাই আহি উলুবাৰী ফিল্ডখনৰ ওচৰতে আমাৰ ঘৰটো এইটো এড্ৰেছত আপোনালোকে ডিলীভাৰী দিব পাৰিবনে অ ঠিক আছে ঠিক আছে ধন্যবাদ আপোনালোকে উলুবাৰী ফিল্ডখনৰ ওচৰত আহি মোক কল কৰিব মই অৰ্ডাৰটো ৰিচিভ কৰি ল'ম